দাদা মই ক'ৰ এঠাইলৈ ভ্ৰমণ কৰিবলৈ যাবলৈ কেব এখন বুক কৰিছিলোঁ কিন্তু দাদাজন এতিয়ালৈকে আহি পোৱা নাই আৰু তেওঁ ফোনটো উঠোৱা নাই কিয় আপুনি মোক জনাবচোন